হেল্ল' ইজ দিছ ৰাজীৱ মিশ্ৰ আপুনি হেৰি আমাৰ কোম্পানীত এটা জবৰ কাৰণে এপ্লাই কৰিছিল নেকি মই মানে নে মেডিক'ৰ পৰা কৈ আছিলোঁ হয় আপোনাৰ মানে যিখিনি আপুনি ডকুমেণ্ট ছাবমিট কৰিছে ডকুমেণ্টখিনিত মানে অলপমান ভুল আছে মানে আপোনাৰ আপুনি যিটো মানে আপোনাৰ মেট্ৰিকৰ যিখন মাৰ্কশ্বীট দিছে তাত মানে আপোনাৰ নম্বৰখিনি ভালকৈ মানে উঠা নাই অঁ মানে আপুনি যদি পাৰে এইটো মানে আপোনাৰ ৰিপ্লেছ কৰি মানে ভালকৈ মোক এবাৰ জি মেইল আইডিটোতে আকৌ এবাৰ ৰিছেণ্ড কৰিবচোন আৰু আপোনাৰ আপুনি মানে আকৌ আপুনি আগতে এই বিষয়ে কিবা এই যিটো আপুনি যিটো জবৰ কাৰণে এপ্লাই কৰিছে আমাৰ কোম্পানীত তাৰ বিষয়ে আগতীয়াকৈ আপুনি কিবা ইনফৰমেশ্যন লৈছিল নে অঁ ঠিক আছে বাৰু সেইটো কোনো প্ৰব্লেমৰ কাৰণ নহয় বাকী আপুনি মানে আপোনাৰ যিটো মানে ডকুমেণ্ট দিছে তাত মানে আমি আপোনাৰ এপ্লিকেশ্যনতে লিখি দিছিলোঁ মানে আমাক মানে এক্সপিৰিয়েঞ্চ খোজা মানে মেনডেটৰি মানে আপুনিটো কোনো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেতো লগত দিয়া নাই আপুনি যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই তেতিয়াটো আপুনি লগালগ ৰিজেক্ট হৈ যাব বস্তুটোৰ কাৰণে বুজিছেনে কথাটো আমাৰ হয় হয় মই আপোনাৰ কথাটো সম্পূৰ্ণৰূপে বুজিছোঁ কিন্তু এইটো ক্ষেত্ৰত মোৰ মই একো কৰিব নোৱাৰোঁ মোক ওপৰৰ পৰা যিটো নিৰ্দেশ দিয়া হৈছে সেইটো সম্পৰ্কৰ সেইটোহে মই আপোনাক জনাব পাৰিছোঁ মানে এইটো মোক ওপৰৰ পৰা নিৰ্দেশ আছে কিন্তু হেল্ল শুনিছে আপুনি এটা কাম কৰিব নহ'লে যদি আপোনাৰ এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত প্ৰব্লেম হৈছে আপুনি এটা কাম কৰিব যদি কোনোবা চিনাকী আছে চিনাকীৰ পৰা মানে এনেকৈ এখন চাৰ্টিফিকেট আনিব পাৰে আৰু মানে এইটো মোৰ ফালৰ পৰা কৈছোঁ আমাৰ অফিচৰ ক্ষেত্ৰত মানে এইটো বস্তু মানে লিংক নহয় বাৰু কিন্তু মই আপোনাক নিজৰ ফালৰ পৰা চাজেষ্ট কৰিছোঁ মানে যদি আপোনাৰ এই জ'বটো খুব জৰুৰী হয় আপুনি সেইটো কৰিব পাৰে মানে আৰু অ' ধন্যবাদ আপুনি আপোনাৰ ডকুমেণ্টখিনি জি মেইল কৰি দিব হা ঠিক আছে ঠিক আছে ধন্যবাদ